মই অঁ হেৰি কৈছোঁ ৰ'ব কলিতানী বাইদেউ এতে নলবাৰীতে পোষ্টনগৰ অঁ ইয়াতে নলবাৰীতে আপোনাৰ ঘৰ ক'ত অঁ অঁ মই মাৰি আছিল মানে হেৰি অনলাইন এটা আছিলে আৰু মানে অনলাইন কৰিব লাগে আপোনাকে কি কি লাগে হেৰি পত্ৰ সেইখিনিয়ে এইবোৰ হেৰিবিলাক এই ডকুমেণ্টছবিলাক যে ফিল আপ কৰে তাৰে অনলাইন আন আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হ'ল্ডত ৰাখিছে অনুগ্ৰহ কৰি লাইনতে থাকক আপ যিছ ব্যক্তিছে বাট কৰ ৰহি হে উন্হনে আপকে কল ক' অঁ ডকুমেণ্টছখিনি মোক জমা দিব আপুনি কি কি লাগে ফটো আৰু ইফালে আধাৰ কাৰ্ড পান কাৰ্ড যিখিনি লাগে মই সেইখিনি আপোনাক অনলাইন কৰি দিম আৰু খৰচ পাতি কি হয় মোক সেইখিনি জনাব এই অনলাইনৰ মানে যি আজিকালি ভেৰিফাই হেৰি কৰে বিল কাৰেণ্টত যি কামবিলাক কৰে এইবোৰ সেইবোৰৰ কাৰণে লাগে আপুনি মানে ডকমেণ্টছখিনি মোক দিব অঁ ঘৰটো পাইছোঁ অঁ সেইখিনি খালি মোক আপুনি থিক কৰি দিব আৰু ডকুমেণ্টছখিনি অঁ ঘৰৰ কি কি খৰচ হয় এনেই চব অঁ অঁ অঁ অঁ ফটো

অঁ অঁ

অঁ আপনি হিচাপ কৰি খৰচখিনি কিমান হয় খৰচটো সুধি পেলাই পঠাই দিব আৰু

অঁ অঁ

অঁ অঁ হ'ব বাৰু মই এইখিনি ঠিক কৰিম অঁ অঁ অঁ অঁ হ'ব দিয়ক